হয় স্বচ্ছ ভাৰত অভিযানৰ কাৰণে আমাৰ সঁচাকেই ভাল হৈছে কাৰণ আগত ৰাস্তা পথবোৰ আগতে ইমান ভাল নাছিলে শোণিতপুৰত তাৰপাছত যেতিয়া স্বচ্ছ ভাৰত অভিযানটো আহিছে ৰাস্তা পথবোৰ ভাল হোৱাৰ লগে লগে কাষৰ দাঁতিৰ জাবৰ জোঁথৰবোৰ তেওঁলোকে মিউনিচিপালিটিৰ পৰা মানুহে আহি ধুনীয়াকৈ লৈ লৈ যায় আৰু আমিও কি কৰিছোঁ নিজৰ আশে পাশে ভালদৰে চাফা কৰিকেনে গছ গছনি ৰোপণ কৰিছোঁ আৰু আমাৰ অঞ্চলটো সঁচাকৈ বহুত পৰিষ্কাৰ হয় আৰু এই এই এইটো উন্নত কৰিবৰ কাৰণে আমি সকলোৱেই যুঁজি পৰি লাগিছোঁ